হয় মই প্ৰায় কৰ্মচাৰী ৰাখোঁ পাৰ্মেনেণ্টেলী নহ'লেও প্ৰায় মই ৰাখোৱেই আৰু তেওঁ যিগৰাকী যিজন মোৰ কৰ্মচাৰী তেওঁ আমাৰ ঘৰৰ ওচৰতে থাকে তেওঁ প্ৰায় ত্ৰিছদিনৰ ভিতৰত বিছ দিন কৰে আমাৰ ঘৰতে আৰু তেওঁ পৰিয়ালটো সৰু আৰু তেওঁ কাম কৰিয়ে জীৱন নিৰ্বাহ কৰে সেইবাবে মই মোৰ ঘৰতে কাম কৰিবলৈ সুবিধা কৰি দিওঁ আৰু তাৰ বিনিময়ত কিছু মজুৰি দিওঁ কাম কৰা ঘণ্টা বুলি ক'লে তেওঁক মাতো দৰকাৰ সময়ত কেতিয়াবা ৰাতিও আহে দিন হিচাপেও কৰে নটা পৰা নটাৰ পৰা চাৰিটালৈকে এনেই টাইমটো তেওঁ চাকৰি কৰা টাইমটো তেওঁক চাকৰি ওলাইছে তেওঁ হেৰি কৰা মজুৰি কৰা টাইমটো কিন্তু তেওঁ যিহেতু আমাৰ ঘৰৰ ওচৰতে থাকে সেইকাৰণে মই ৰাতি ৰাতিপুৱাও যদি কিবা দৰকাৰ হয় মাতোঁ ৰাতিও কেতিয়াবা কিবা দৰকাৰ হ'লে মাতোঁ তেওঁ এ কোনো কথাতে বাধা নিদিয়ে আৰু প্ৰায় আহি মোক সকলো কামতে সহায় কৰে যেনেকৈ ৰন্ধা বঢ়া পৰা আদি কৰি ঘৰ ভিত চব বাৰী চফা কৰা ঘৰ দুৱাৰ কিবাকিবি ওপৰত যেনেকৈ যা যা সেই মকৰা জাল চকৰা জাল সৰা বাচন ধোৱা বাচন মানে ডাঙৰ ডাঙৰকৈ আহি ধোৱা বা আমি যিহেতু ধান বইল কৰোঁ খাবলৈ সেইটো কৰি দিয়া পথাৰৰ মোৰ নিজৰ খেতিও আছে তাত পথাৰত কাম কৰিবলৈ ৰুবলৈ ধান আনিবলৈ বা তেনেকৈ মৰণা মাৰিবলৈ তেওঁক ব্যৱহাৰ কৰোঁ আৰু লগতে বাৰী যিহেতু বাৰী থাকিলে বাৰী চাফ চিকুণকেও ৰাখিব লাগে বা তামোল থাকে এতিয়া মোৰ তামোল আছে তামোল পাৰিবলৈও মানুহ লাগে বা বুতলিবলৈ গাত খান্দিবলৈ পুতিবলৈ যেনেকৈ দৰকাৰ হয় সেই সকলো কামতে তেওঁ মোক সহায় কৰে আৰু সেই হিচাপে মই তেওঁক মজুৰি দিওঁ তেওঁ তেওঁ যিটো মজুৰি বিচাৰে মই তাকেই দিওঁ আৰু এই আৰু ঘৰত যদি কিবা চ শাক পাচলি বা কিবা বেলেগ বস্তুৱে বেছিকৈ থাকে মই তেওঁক ল ল'ব দিওঁ তেওঁক দিওঁ আৰু যদি কওঁ যে কেতিয়াবা পইচা দৰকাৰ হ'লে মোক খুজিবি তেনেকৈ বুলি কওঁ তেওঁ সেই বিষয়টো খুব ভাল পায় আৰু সুবিধা তেওঁ কেতিয়াবা কিবা ক'ৰবালৈ যাবলৈ হ'লে আমাৰ স্কুটি চাইকেল এনেকৈ ব্যৱহাৰ কৰে আৰু বস্তু ক'ৰবাত যাবলৈ হ'লে আৰু কেতিয়াবা তেওঁ নিজৰ বস্তু কিবা আনিবলৈ হ'লে আমাৰ নিজৰ ঘৰৰ চাইকেল স্কুটি লৈ যায় সেই হিচাপে মই তেওঁক সুবিধাকণ দিওঁ আৰু তেওঁ এই এইটোৱে ভাল যে তেওঁ ৰাতিও আহি ৰাতি বা ৰাতিপুৱাও মাতিলে মই তেওঁক পাওঁ আৰু সেই হিচাপে মই মজুৰি দিওঁ আৰু তেওঁকে সুধো তোমাক কিমান লাগিব আৰু তেওঁ যদি কয় মোক ইমান লাগিব মই সিমানেই দিওঁ আৰু যদি কয় অঁ হ আপুনি যি দিয়ে দিয়ক মই সেই মোৰ হিচাপত হিচাপ কৰি মই তেওঁক দিওঁ আৰু তেওঁ ল'ৰা ছোৱালী পঢ়ি আছে কাৰণে ময়ো তেওঁক সেই সুবিধাটো মানে সেইটো কাৰণেই তেওঁক কওঁ যে তোমাক কিবা পইচা দৰকাৰ হ'লে মোক খুজিবা তাৰপিছত সেই হিচাপে মই দিওঁ আৰু এটাই ভাল তেওঁৰ বিষয়ে তেওঁ আহে যেতিয়া মাতিলে আহে আৰু যিকোনো কাম কৰিব দিলে একো মানে এদিনো মই দেখা নাই যে তেওঁ এই আজি এইটো কাম নকৰোঁ এনেকৈ মানে তেওঁ ভাবটো নাহে কৰি চব কামেই কৰি ভাল পায় আকৌ এতিয়া মই শাক পাচলি অকণমান ৰুইছোঁ তাতো বাৰীত কোৰ মাৰি দিয়ে

অঁ সকলোখিনি কোৰ মাৰি দিয়ে আৰু কেইটামান চব্জি ৰুইছোঁ এই কুকুৰা হাঁহ আছে সেইফালেও মই সেই গঁৰাল ছৰাল চফা কৰা বা কেতিয়াবা খাবলৈ হ'লেও মাৰি দিয়া এনেকুৱা ধৰণৰ আলহী চালহী আহিলে কেতিয়াবা কিছুমান পুখুৰী এটাও আছে সেইটো মাছ ধৰিব লাগে সেই এতিয়া মানুহ মানুহজন ডিউটিত যায় বা ওলাই যায় তেতিয়া তেওঁক মাতো ধৰিবলৈ আলহী আহিলে তাৰপিছত ঘৰ আৰু তেওঁ যি মানে আমি যি খাওঁ তাকেই তেওঁক দিওঁ যদি আমাৰ ঘৰত কাম কাম কৰা সময়ত খোৱা সময় হয় তেতিয়া আমি আমাৰ নিজলৈ যি বনাওঁ তাকে দিওঁ আৰু লগতে খাওঁ আমি তেনেকৈ তেওঁ সেইকাৰণে খুব ভাল পায় বুলি ভাবোঁ মই আৰু মই মাতিলে আহে যেতিয়া তেওঁ ভাল পায় বুলিয়ে ভাবোঁ আৰু তেওঁ এনেকেই কৰি কৰি আৰু বেলেগত আৰু কাম কৰে কেতিয়াবা মাতিলে এনেকেই কৰি কৰি নিজৰ ল'ৰা ছোৱালীক পঢ়াই আছে মানুহগৰাকী আছে মানুহগৰাকী আহিলে বহুত ধুনীয়াকৈ কথা পাতি আৰু যেতিয়া মই যাওঁ একদম মানে চাহ তাহ দি আপুনি খাই লগে লগে চাহ তা বনাই দিবই গৈছোঁ বুলি এতিয়া ঠাণ্ডা দিন এতিয়া বৰ্তমান ঠাণ্ডাদিন যে মই সদায় গধূলি মাতো জুই কোৰা জ্বলোৱা আমি বহু বোলো আৰু লগতে আমি কিবাকিবি কামবোৰ কৰি থাকোঁ যেনেকৈ চাউল ভাজোঁ ধান ভাজোঁ কেতিয়াবা কিবা এটা বাদাম ভাজোঁ আৰু কিবাকিবি কৰি থাকোঁ আৰু যেনেকৈ যি কাম ওলাই সেইবোৰ কৰি থাকোঁ কেতিয়াবা তাতেই ভাতো বনাওঁ লগতে খাওঁ বা অকণমান চব্জি দি পঠিয়াওঁ এনেকুৱা ধৰণৰ সেইবোৰ সুবিধাবোৰ আছে ওচৰতে থাকে কাৰণে সেইবোৰ সুবিধা আছে আৰু বাৰীতটো কিবাকিবি শাক পাচলি ওলাই থাকে সেয়ে তাৰে মই অলপ অলপ মোৰ ঘৰত যদি আছে বেছিকৈ আছে তেওঁক দিওঁ তেওঁক পাৰিবলেও দিওঁ আৰু লগতে গৈ এইকেইটা লৈ যা এতিয়া বিহু বিহু আহিছে আমাৰ অসমৰ অসমীয়া কাৰণে মাঘ বিহু তো মই সান্দহ খুন্দিছোঁ তাৰপিছত তেওঁৱে চব কৰি দিছে এতিয়া মই বিহুৰ কাৰণে তেওঁকো অলপ সান্দহ দিম সান্দহ পিঠা এনেকৈ দিম তেওঁ মৰমতে মই দিম এই এই সুবিধাসমূহ তেওঁক মই দিওঁ এই বিষয় এই সুবিধাসমূহে তেওঁক দিওঁ আৰু বাকী আৰু তেওঁ নিজৰ গোহালি এই গৰু দুজনী পুহিম বুলি কৈছে এইটো গোহালিৰ কাৰণেও মই হেৰি কৰি দিছোঁ সহায় কৰি দিছোঁ তাৰপিছত মই বোলো গাখীৰ অকণমান দিবা আৰু তুমি সহায় কৰি দিছোঁ যেতিয়া এনেকৈ বুলি কওঁ আৰু সেইবোৰে আৰু আৰু তেওঁ বহুত কাম কৰি দিয়ে সেইটো কাৰণে মই তেওঁক ইয়াতেই ধন্যবাদো জনাইছোঁ আৰু তেওঁ চব কামেই কৰে যে সেইকাৰণে মই বহুত ভাল লাগে আৰু প্ৰায় মই তেওঁক মাতি থাকোঁ ধন্যবাদ